শিল্পকলাসমূহৰ জৰিয়তে আমি একোখন সমাজক প্ৰতিনিধিত্ব কৰিব পাৰোঁ আমাৰ পূৰ্বপুৰুষসকলৰ বিষয়ে আমাৰ পূৰ্ব আমাৰ পূৰ্বৰ ইতিহাস আমাৰ পূৰ্বৰ সামাজিক ব্যৱস্থা সাংস্কৃতিক সাহিত্যিক অৰ্থনৈতিক ৰীতি নীতি আচাৰ ব্যৱহাৰ লোককথা আদিৰ বিষয়ে জ্ঞান আমি শিল্পক কৰ্মসমূহৰ জৰিয়তেই লাভ কৰিব পাৰোঁ গতিকে এইসমূহ সংৰক্ষণ কৰি ৰখাটো অত্যন্ত প্ৰয়োজনীয় আৰু এইসমূহ সংৰক্ষণৰ ক্ষেত্ৰত সংগ্ৰহালয় বা গেলেৰিয়ে যথেষ্ট ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা যায় এইসমূহ বৰ্তমান সং বিলুপ্ত হোৱাৰ অৱস্থাত গতিকে এইসমূহ সংৰক্ষণ কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে এই সংগ্ৰহালয় বা গেলেৰিসমূহত আমাৰ পূৰ্বৰ মানে বস্তুবোৰ বা পূৰ্বৰ বিভিন্ন বিভিন্ন সামগ্ৰীসমূহ যদি আমি সংৰক্ষণ কৰি ৰাখোঁ তেন্তে সেইসমূহ সংৰক্ষণ হোৱাৰ লগতে দেশ বিদেশৰ পৰ্যটকে আহি সেইসমূহ মানে চাব আৰু সেই চোৱাৰ ফলতে সেই আমাৰ মানে আমাৰ সামগ্ৰীসমূহৰ জ্ঞান তেওঁলোকেও আয়ত্ব কৰিব পাৰিব গতিকে সংগ্ৰহালয় বা গেলে গেলেৰিয়ে এই এই ক্ষেত্ৰত বিশেষভাৱে ভূমিকা পালন কৰিব লাগিব আৰু পালন কৰিও আহিছে কাৰণ আমাৰ বিভিন্ন মাছ ধৰা সঁজুলি মুখা শিল্প বিভিন্ন কাঁহ কি কয় মাটিৰে নিৰ্মিত সামগ্ৰী পাত্ৰ আদি আদিসমূহ আদি বৰ্তমান সময়ত ব্যৱহাৰৰ একদম কম দেখিবলৈ পোৱা যায় ফলত এইবোৰ বিলুপ্তিৰ পথত যোৱা দেখিবলৈ পোৱা যায় কিন্তু বৰ্তমান সময়ত দে দেখিবলৈ পোৱা যায় কলাক্ষেত্ৰতে হওক বা বিভিন্ন জেগাত কিছুমান সংগ্ৰহালয় আছে বা গেলেৰি আছে যোনবোৰৰ যোন যিবোৰত এইবোৰ এই সামগ্ৰীসমূহ সংৰক্ষণ কৰি ৰখা হৈছে আৰু এইসমূহে সমূহৰ জৰিয়তে দেশ বিদেশৰ পৰ্যটকে আমাৰ সামগ্ৰীসমূহৰ জ্ঞান আয়ত্ব কৰিব পাৰিছে গতিকে গেলাৰী আৰু সংগ্ৰহালয়ৰ শিল্পকম শিল্পকলাসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট অৱদান আছে